অ কি কৰি আছা

এই নৰসিংহ আশ্ৰম এখন বোলে আমাৰ মৰিগাঁৱত আছে তাকে বোলে বহুত ভকতে যায় বোলে ভাল ভাল বস্তু আছে বোলে তেওঁলোকৰ তাত বোলে বহুত সা সন্মান কৰে মানুহবিলাক বোলে খুব মৰমীয়াল ভাল আৰু থাকিব কৰিব বোলে জেগাবিলাক ভাল তাতে বোলে চাৰ্ফ চাবোনো দিয়ে কাপোৰ কানি ধুবৰ কাৰণে থাকিব বিচনা পত্ৰও দিয়ে মানুহবিলাক বোলে বৰ সন্মানী আশ্ৰমখন বোলে বহুত ধুনীয়া আশ্ৰম ভকতবিলাক যায় বহুত বহুত জেগাৰ পৰা শুনিতো পাইছোঁ এতিয়া আমি এদিন যাওঁ বলক হয় এতিয়া আমি দুজনীয়ে গ'লেতো নহ'ব গতিকে ওচৰ চুবুৰীয়া বাইদেউবিলাকক মানুহবিলাকক অকণমান গোটাই চোটাই বিশ চল্লিছ জনীমান মানুহ এনেকৈ কৰি গোট খাই আপুনি ক'বচোন সুধিব

হ'ব আপোনালোকৰ ওচৰত বোলে খগেন্তি বাইদেউ ডাঙৰ খগেন্তি বাইদেউ আছে খগেন্তি বাইদেউক সুধিব আৰু ইফালে হেৰি ৰাণুমাই বাইদেউক সুধিব মই ইয়াত বাৰু এইফালে পাৰ্বতী বাইদেউক সুধিম আৰু এইফালে লীলাক সুধিম এনেকে কৰি গোটেইকেইজনে আলোচনা কৰি টকা পইচাওতো লাগিব টকা পইচা গোট খোৱাই টকা পইচা গোট খোৱাই অতি সোনকালে যাবৰ কাৰণে যত্ন কৰিব লাগিব আৰু হয় হ'ব এতিয়া আলোচনাটো সোনকালে কৰিব অ হ'ব হ'ব দিয়ক ৰাখিছোঁ